ভাত খাবলৈ আমাক পিটিকা লাগে আৰু শুকোতিটো বেছি প্ৰয়োজনীয় শুকোতি থাকে আৰু ক'লা কচুৰ লগত গাহৰি মাংস হওক বা চুলাই হওক উৎসৱ পাৰ্ৱনত চুলাই ব্যৱহাৰ কৰা হয় বা গাহৰি মাংস গাহৰি মাংসৰ লগত ক'লা কচু আৰু শুকোতিটো বিশেষকৈ শিদল শিদলজাতীয় খাদ্য কিছুমান বা পনীয়জাতীয় খাদ্য কিছুমান ব্যৱহাৰ কৰা হয়